অসমৰ ভিতৰত বিভিন্ন অসমৰ অসমীয়া ভাষা কিয়নো আজি আমি নামনি অসমলৈ যাওঁ তেতিয়া তেখেতসকলৰ ভাষা আমি আমাৰ বহুত বেলেগ বেলেগ শুনিবলৈ পাওঁ উজনি অসমৰ মানুহৰ লগত যেতিয়া নিমিলে কাৰণ আমাৰ যদি নামনি অসমত যাওঁ তেতিয়াও আমাৰ ভাষাবোৰ আপোনালোকে চাবচোন তেতিয়াও আমাৰ ভাষা নিমিলে সকলো মুখৰ ভাষা কিছু কিছু বেলেগ বেলেগ ভাষা চাব আপোনালোকে কাৰণ আমি যদি কিছুমান জেগাত যাওঁ গুৱাহাটী বা সেই নলবাৰী বা গোৱালপাৰা ধুবুৰী জেগালৈ যাওঁ তেতিয়াও আমি তেনেকুৱা ধৰণৰ কথাবিলাক আমি শুনিবলৈ পাওঁ বেলেগ বেলেগ বহু মানে বিভিন্ন বড়ো ভাষা আদি শুনিবলৈ পাওঁ আৰু ধৰক যিকোনো জেগালৈ আমি যাওঁ যদি বহুত দূৰণি জেগা যেনেকৈ এই হাইলাকান্দি বা কিছুমান কৰিমগঞ্জ আদি জেগালৈও যাওঁ আমি তাতকৈ আমি দূৰৈ বাংলাদেশ জেগালৈ যাওঁ তেতিয়াও আমি বাংলা ভাষাত আমি শুনিবলৈ পাওঁ আৰু কিছুমান আৰু জেগালৈ যাওঁ যেতিয়া ভাষাবোৰ বহুত বেলেগ বেলেগ শুনিবলৈ পাওঁ ঠিক তেনেধৰণে আমি যদি এই কাৰ্বি আংলংলৈ যাওঁ তেতিয়াও আমি তেওঁলোকৰ ভাষাবোৰ কাৰ্বি আংলংৰ মানে কাৰ্বি আংলংৰ ভাষা শুনিবলৈ পাওঁ

যিকোনো ঠাইত গ'লেও আমি য'ত যেনেকৈ ভাষা আমি তেনেকৈ বেলেগ বেলেগ শুনিবলৈ পাওঁ আৰু ধৰক আমি যেতিয়া আমি উজনি নামনি অসমলৈও যাওঁ আৰু তেতিয়াও বেলেগ উজনি অসমৰ ভাষা হৈছে আমাৰ অসমৰ আমাৰ লিখিত ভাষা যেনেকৈ আমি কিতাপত পঢ়িছিলোঁ ঠিক তেনেধৰণেই উজনি অসমৰ ভাষাবোৰ লিখিত ভাষা আৰু নামনিৰ ভাষাবোৰো মানে বহুত বেলেগ বিভিন্ন ধৰণৰ আৰু আৰু অন্য জেগালৈ যাওঁ যেতিয়া আমি এই যে শিৱসাগৰ বা ডিব্ৰুগড় বা শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া আদি ঠাইতে আমি কিছুমান তেখেতসকলৰো আমি ভাজ্য ভাষাবিলাক আমি বেলেগ বেলেগ শুনিবলৈ পাওঁ তেওঁলোকৰ ভাষাবিলাকো আমাৰ উজনি অসমৰ লগত মিলে আৰু অকণমান আমি তেওঁলোকৰ ভাষাও আমি লিখিত ভাষা বুলি ভাবোঁ আৰু তেওঁলোকো অকণমান বেলেগ বেলেগ ভাষা কয় আৰু উজনি নামনিৰ ভাষাবোৰো বহুত বেলেগ বেলেগ ধৰণৰ আৰু সকলো ভাষাই মানুহৰ বেলেগ বেলেগ ধৰণৰ থাকে সকলো দেশৰে বেলেগ বেলেগ ভাষা আৰু মই ইমানকে কয় মোৰ বক্তৃতা এটা সামৰণি মাৰিলোঁ